এই আছোঁ হেৰি কি বুলি কয় বিহু বজাৰ কৰিবলৈ যাবনে ভালেই ভালেই অঁ এই নাজিৰালৈকে যাম বুলি ভাবিছোঁ অঁ যাবনে আপুনি অঁ ওলাব নহ'লে লগতে যাম অঁ নাজিৰালৈ যাবই ন আপুনিও অঁ শনিবাৰে মানে ওলাব নহ'লে অঁ এই ল'ৰাজনীলৈকে কাপোৰ কেইটামান কিনিব লাগিব ঘৰলৈকে কিবাাকিবি কিনিব লাগিব অঁ অঁ ল'ব লাগিব আৰু সেনেকৈ কি মিলাব পাৰোঁ অঁ অঁ আপুনি পিছে কি কিনিব অঁ অঁ বিহু বজাৰ বুলি ক'লেতো ঢেৰ কিবাকিবি ল'বলৈ মন যায় নহয় জানো অঁ অঁ অঁ অঁ ঠাণ্ডাত অঁ অঁ অঁ আমিও সেই হেৰিয়ৰ বিহু বজাৰ কৰিবলৈ নাজিৰালৈকে যাম বুলি পাতি মেলি থৈছোঁ আৰু অঁ মই সেই ফোন কৰিম বুলিয়ে ভাবি আছিলোঁ আপোনালৈ ফোন কৰিলে ভালে হ'ল পায় অঁ অঁ গাড়ীয়ে লৈ যাব লাগিব অঁ ভাড়াকৈয়ে নিব লাগিব অঁ অঁ লগতে যাম ওলাব অঁ ধুনুকে লৈ যাম আৰু ন অঁ অঁ ন নাজিৰালৈকে নহ'লেনো হেৰি গাড়ী ভাড়া বহুত ল'বগৈ অঁ অঁ অঁ অঁ সেনেকৈয়ে যাব লাগিব ল'ৰাবিলাকলৈকে বিহু বুলি কিবাকিবি কিনিব লাগিব ন অঁ ল'ৰাজনী হেৰি লৈ যাব লাগিব সৰু নহয় এতিয়া থৈ যাবলৈয়ো বেয়া আকৌ অঁ লৈ গ'লেও বিহু ভিৰ বিহু বজাৰত ভিৰ হয় নাজিৰাত তাতে অঁ অঁ অঁ আমাৰ এইকো নিলে এতিয়া অঁ আমাৰ এইক নিলেও এতিয়া আকৌ হেৰি নাই সৰু যে লগত কোনোবা গ'লে লৈ মেলি থাকিব পাৰিব আৰু অঁ অঁ অঁ অঁ লৈয়ে যাব লাগিব অঁ অঁ অঁ নাজিৰাত হেৰিয় কি বুলি কয় দেওবাৰে আকৌ বন্ধ থাকে নহয় বিহু বজাৰ টাউন নাজিৰা টাউন বন্ধ নহয় আকৌ অঁ অঁ ওলাব শনিবাৰে যাম অঁ অঁ হ'ব বাৰু

বাকী সেই বিহু কি কি কৰিব আৰু অঁ অঁ অঁ সেইবোৰে কৰিব লাগিব আৰু অঁ তেতিয়াহ'লে নাজিৰালৈকে যাম আৰু ন বিহু বজাৰ কৰিবলৈ মই সেই ভাবি থৈছিলোঁ নাজিৰালৈকে বুলি অঁ অঁ অঁ অঁ ময়ো সেই কাম বন কৰি বিহুৰ কাৰণে আজৰি হৈ মেলি মইতো হেৰিয় বজাৰকেইটাও কৰি আহিব লাগিব সেই ওচৰতে এতিয়া নাজিৰাখনেই আছে আৰু নাজিৰাতে কৰি আহিবগৈ লাগিব ন অঁ তাতে বস্তু পাতিবিলাক অলপ সস্তাও কিছুমানৰ দামো অঁ অঁ এই নাজিৰাতে কৰিমগৈ ওলাব চিনাকিও আছে হেৰি দোকান নাজিৰাত অঁ নাজিৰাত এতিয়া হেৰিও কি বুলি কয় হ'লচেল এতিয়া নতুনকৈ খুলিছে নহয় তাৰপৰা এতিয়া বিহু বজাৰত অফাৰো দিব হ'লচেল হেৰিয়ত অঁ তাতে কৰিম দিয়ক নাজিৰাতে কৰিম ওলাব অঁ অঁ অঁ অঁ গাড়ীখনৰ কথাকে অঁ নাম্বাৰটো ল'ব লাগিব পাই অঁ অঁ নাজিৰালৈকে কিমান লয় কি কথা ন অঁ

অঁ অঁ অঁ নহ'লে আকৌ বেলেগলৈ যাবগৈ নহয় ন অঁ অঁ অঁ সেইটো হয় অঁ ক'ব সুধিব লাগিব তাক নাজিৰালৈ আমি এনেকৈ ভাড়ালৈ নিম কিমান ল'বি কি কথা আগতীয়াকৈ পাতি মেলি থ'লে হ'ব আকৌ নহ'লে বোলে আগতীয়াকৈ নিলোঁ পিছত অঁ অঁ অঁ অঁ হ'ব বাৰু অঁ অঁ অঁ পিছে এতিয়া নাজিৰাত বজাৰ কৰিবলৈ কোন কোন যাম বুলি ভাবিছে অঁ অঁ আমাৰো সেনেকৈয়ে মানুহজনে মই ল'ৰাজনীয়ে যাব লাগিব

অঁ অঁ অঁ অঁ সেইটোও হয় এতিয়া বিহু বজা কৰিবলৈ গ'লে বাপেকে বা আমাৰ ল'ৰাজনী লৈ থাকিলে মই চোৱ মেলা কৰিব পাৰিম বা মই চোৱ মেলা কৰি থাকিলে হেৰিয়ে ল'ৰাজনীক লৈ থাকিব পাৰিব

হেৰিয়াৰ আকৌ তেনেহ'লে ফাইনেল কৰিয়ে থওঁ আৰু ন নাজিৰালৈকে যাম বুলি অঁ অঁ অঁ নাজিৰালৈ অঁ অঁ অঁ অঁ অঁ অঁ অঁ নাই আমিও সেই ঘৰত পাতিছোঁ হেৰিও মা দেউতাহেঁতিও কৈছে ওচৰতে যেতিয়া নাজিৰাখন আছে বোলে নাজিৰাখনলৈকে গৈ এপাক গৈ আহিবিগৈ বিহু বজা কৰিবলৈ বেলেগলৈনো কেলৈ যাব লাগিছে বোলে এনেকৈয়ে নাজিৰাতে আৰু বিহু বুলি ক'লেতো বজাৰ পাতি নকৰিলে নহ'ব ন অঁ সেয়ে আকৌ অঁ এনেকৈয়ে আনিব লাগিব এই হয় কি বুলি কয় নাজিৰা হ'লচেল দোকান আছে নহয় হ'লচেল দোকানৰপৰাই লৈ আহিম বুলি ভাবিছোঁ অঁ অঁ লগতে সোমাম বিহু কাৰণে বিহু কাম কৰি আজৰি নাই অঁ

অঁ অঁ অঁ হেৰি

নাজিৰান মোৰ এই লগৰ এজনী আছে শুনক আকৌ অঁ নাজিৰাত মোৰ লগৰ এজনীয়ে নতুনকৈ খুলিছে কাপোৰৰ দোকান এখন তালৈকে যাম নহ'লে ওলাব তাই

অঁ অঁ মোৰ লগৰ হেৰিও নাজিৰাতে ওচৰ হেৰিয়ৰ প্ৰথমতে নাাজিয়া অঁ তাই ফোন কৰিছিলে নহয় বিহু বজাৰ কৰিবলৈ আহ যদি নহ'লে আহিবি ইয়ালৈকে সোমাবি এপাক কৈছিলে অঁ অঁ অঁ অঁ অঁ সেনেকৈ লৈ আহিম বস্তুবিলাকো অঁ

এইয়া অঁ আৰু বিহু বজাৰ কৰিবলৈ ক'লে নাজিৰা এই বৰপুখুৰী পাৰতো হেৰি কি বুলি কয় হেৰি সোমাম ন তাতো ফটো চটো মাৰিম নাজিৰা তাত সেই অঁ নহয় নাাজিৰা বৰপুখুৰী পাৰটো ৰখিম আকৌ অঁ তাতো সেই চেল্ফি চিঘৰ হেৰি আছে নহয় অঁ আই লাভ নাজিৰা যে সেনেকৈ লিখা আছে যে তাতে ফটো একপি তুলিম আকৌ বিহু বজাৰ কৰিব যাম যেতিয়া নাজিৰাত অঁ মই ভাবিয়ে আছিলোঁ হেৰি আপুনি আকৌ বেয়া পাব বুলিহে নাইকোৱা আচলতে মই সেই নাজিৰালৈ গ'লে বৰপুখুৰী পাৰতো সোমাম বুলি অঁ অঁ অঁ অঁ অঁ মাহেঁতি নাযায় নাযায় মা নাযায় সেই মানুহজনে ময়ে যাম ল'ৰাজনী লৈ যাম তাইকো দেখুৱাই আনিমগৈ বিহু বজাৰ নাজিয়াত

এতিয়াৰপৰা হেৰি কৰিলে মনত থাকিব নাজিৰাত বিহু বজাৰ অঁ নাজিৰা বৰপুখুৰী পাৰলৈ আৰু গৈছেনে অঁ অঁ মই সেই কি বুলি কয় এবাৰহে গৈছিলোঁ তেনেকৈ যোৱা হোৱাই নাই নিজে যাব লাগিব আৰু অঁ অঁ অঁ অঁ অঁ এইয়াই আৰু অঁ জানো আছে চাগে দেই সুধিব লাগিব ফোন কৰি নাইছোৱা নহয়

অঁ অঁ আৰু অঁ কি বুলি কয় সুধি মেলি চাই মেলি যাম আৰু ফিক্স কৰি থ'ম আৰু যে আমি এনেকৈ নাজিৰালৈ যাম অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ হ'ব দিয়ক তেতিয়াহ'লে অঁ